ৰেহাই আদিয়ে আচলতে ব্যৱসায়ত বহুত সময়ত সহায় কৰে ৰেহাই মোৰ নিজৰ যদিও নাই তেনেকুৱা বস্তু কিবা কিন্তু মই যেতিয়া কনষ্ট্ৰাকশ্যন কৰোঁ তেতিয়াহ'লে আমি যেতিয়া কাৰোবাক কওঁ কোনোবাই এশ টকাত কামটো কৰি দিলে আমি কওঁ যে আমি নব্বৈ টকাতে কৰি দিম গতিকে সেইটো ৰেহাই আৰু যেতিয়া মানুহে য'ত সস্তা পাব য'ত যিটো কামত মানুহৰ সস্তা হ'ব সেই কামটোতে মানুহে আকৰ্ষিত হোৱা গতিকে ৰেহায়ে সেই কামটো এটা কৰে এতিয়া আমি উদাহৰণস্বৰূপে আমি এতিয়া বিভিন্ন দোকানত বস্তুখিনি কওঁতে আজিকালিতো আমি প্ৰায় অনলাইনতে বস্তু বজাৰত কৰোঁ কাৰণ যিটো বস্তু দোকানত এশ টকা হয় অনলাইনৰ বজাৰ কৰিলে বহুত সময়ত সেইটো ষাঠি টকা বা সত্তৰ টকাতে পাওঁ গতিকে আমি সকলো মানুহে গতিকে ভাৰতত এতিয়া মানুহে এই অনলাইনত শ্বপিং কৰা কাৰোবাৰটো চলি আছে কাৰণ অনলাইনত ৰেহাই পায় গতিকে ৰেহায়ে বিক্ৰীত বহুত সহায় কৰে এইটো কাৰণে বিক্ৰী বঢ়ায় কিন্তু লাভালাভ কি হয়তো নাজানো যদি বস্তুৰ যিটো কোৱালিটি বা বস্তুৰ যিটো গুণগত মানদণ্ড সেই মানদণ্ডটো যদি বেয়া হয় তেতিয়াহ'লে আকৌ তাত ৰেহাই দি লাভ নাই কিন্তু গুণগত মানদণ্ডটো ভাল ৰাখি পেলাই যদি তাত ৰেহাই দিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে ৰেহায়ে মানুহক সহায় কৰিব কোনো অন্য মানুহক নহ'লেও এই আমাৰ যিখিনি মানুহে ৰেহাইৰ বাবে বিশেষ চিন্তা কৰে সেই মানুহখিনিৰ বাবে কিন্তু ৰেহায়ে যথেষ্ট সুবিধা কৰে আৰু এতিয়া আজিকালি অনলাইনত বিভিন্ন শ্বপিং মানে এপবোৰ ওলালে সেই এপবোৰে বহুতো বহুত মানুহকে মই দেখোঁ আজিকালি যে তেওঁলোকে দোকানত কিনিব নোৱাৰা বস্তুটো কিন্তু সেই অনলাইন এপটোত কিনিব পাৰে কাৰণ কিনিব পাৰে মানে অনলাইন এপটোত কোনোবা এটা হাজাৰ টকীয়া বস্তু এটা সেইটোত চাৰিশ বা পাঁচশ টকাতে পায় গতিকে মানুহজনৰ কাৰণে সেইটো তেওঁ কিনাৰ সামৰ্থৰ ভিতৰতে পৰে গতিকে এই ৰেহাইটোৱে মানুহক বিক্ৰী ক্ষেত্ৰত যথেষ্ট সুবিধা দিয়ে আৰু মানে গ্ৰাহকক বিক্ৰী বঢ়োৱাৰ ক্ষেত্ৰত মানে দোকানীৰ বিক্ৰী বঢ়োৱাৰ ক্ষেত্ৰত কিন্তু ই যথেষ্ট সহায় কৰে